আমাৰ পৰিয়ালত মানে বিশেষকৈ বেমাৰ হ'লে মানে সদস্যৰ বেমাৰ হ'লে বিভিন্ন ধৰণৰ মানে ব্যৱস্থা গ্ৰহণ কৰা হয় আগতে জ্বৰ বা কাহ চৰ্দি হ'লে গৰম পানীৰ পৰা আদি কৰি ডক্তৰৰ পৰা পৰামৰ্শ লৈ মানে ঔষধ ব্যৱহাৰ কৰা হয় আৰু কিছুমান যেনেকুৱাকৈ পানী লগা জ্বৰ হ'লে গৰম পানী খাব লাগে ৰাতিপুৱা গৰম পানী কৰি কুলুকুলু কৰি সেই কৰি দিয়া যায় তো মুখখন চাফা কৰা হয় গৰম পানী ইউজ কৰি পেলাই আৰু যিকোনো খাদ্য ঠাণ্ডা খাব নালাগে ঠাণ্ডা বাহিৰত বাহিৰত মানে কোনো ফাষ্টিং ফাষ্ট ফুডৰ পৰা আদি কৰি বাহিৰত খোৱা কোনো হোটেল বা অন্যান্য আমাৰ দোকানত খাদ্য খাব নালাগে যিটো তেল বান মানে আমাৰ তেল বেছিকৈ তেল ব্যৱহাৰ কৰা হয় তেল কৰে বা ঠাণ্ডা যিকোনো বস্তু ব্যৱহাৰ কৰা ধোৱা পখলা চাফ চিকুণ কৰি দিয়া নাযায় বেমাৰ হ'লে পৰিয়ালত বেমাৰ হ'লে কিছুমান এতিয়া মেইন খাদ্যবিলাক আমি সম্পূৰ্ণ ধুই পখালি আমাৰ ঘৰুৱা খাদ্য খাই পেটৰ অসুখ হ'লে বা পেটৰ বেমাৰ হ'লে মানিমুনি ভেদাইলতা আদি নৰসিংহৰ পাত আদি খুৱাওঁ খোৱা হয় কিছুমান খাদ্য যেনে এই মোৰ এই জণ্ডিচৰ পৰা আদি কৰি বেমাৰ হ'লে যেনেকৈ মুগুৰ দাইল আদি মানে ৰান্ধি খোৱা হয় এই বা চ খাদ্যৰ সামগ্ৰীবিলাক মানে বেমাৰ অনুযায়ী বেলেগ বেলেগ জ্বৰ কাহ মাথা বিষ হ'লে বা অন্যান্য হৈ হ'ল খাদ্যৰ সেইটো যতনটো ঠিকমতে ল'ব লাগে খাদ্যৰ পৰাই বহুত মানে বেমাৰটো মানে ভাল হয় আৰু পানী মানে পানীটো হৈছে এক নম্বৰ বস্তু হৈছে পানী পানীটো প্ৰথমতে পানীটো হৈছি মানে চাফা কৰি ল'ব লাগে আৰু আৰু চাফা কৰি লৈ শুদ্ধকৈ পানীটো বিশুদ্ধ কৰি পানীটো ফিল্টাৰত ইউজ কৰি পানীটো খাব লাগে পানীটোৰ পানীৰ পৰাই বেমাৰৰ সেইটো উৎকৰ্ষটো বেছি বেছি হয় পানী হৈছি বেমাৰৰ মূল বস্তু হৈছি পানী পানীৰ পৰা আদি কৰি সেই কৰা হয় আৰু খাদ্য খাদ্য বুলি ক'লে খাদ্যৰ ওপৰতেই বেমাৰৰ সেইটো নিৰ্ভৰ কৰে মানুহে ৰাতিপুৱা খাদ্যটো মানে গ মানে সেই কৰিব লাগে এই মানে ফুলকৈ মানে খাদ্যবিলাক মানে পেট ভৰোৱাকৈ খাব লাগে দুপৰীয়া অলপ কমকৈ খাব লাগে ৰাতি পাৰিলে একেবাৰে কম খাব লাগে এই ধৰণৰ কথা খাদ্যটো হৈছে এটা সম্পূৰ্ণ মানে বেমাৰৰ মানে সেই লক্ষণ লক্ষণ বেমাৰৰ উৎস হৈছে খাদ্য খাদ্য যদি বেয়া খাদ্য খোৱা যায় চাফ চিকুণ কৰি বা মানে নকৰাকৈ খাদ্যটো খোৱা যায় সেই খাদ্যৰ পৰাই বেমাৰৰ বহুত উৎকৰ্ষ হয় মানে উৎপত্তি হয় আৰু বেমাৰৰ পৰিয়ালৰ বহুত বেমাৰ হ'লে ল'ৰা ছোৱালীৰ পৰা আদি কৰি বেমাৰ হ'লে তাক সুন্দৰকৈ চাফ চিকুণ কৰি কাপ দিয়া হয় আৰু পা খাদ্যবিলাক সুন্দৰকৈ ৰান্ধি বাঢ়ি সিদ্ধ কৰি দিয়া হয় আৰু এই ধৰণৰ কথা বেমাৰত মুঠতে বেমাৰ হ'লে মানে তাক চাফ চিকুণটো মেইন আৰু পানীৰ পৰা বস্তুটো বেছি হয়